আমাৰ ৰন্ধনৰ বাবে অত্যাৱশ্যকীয় বিবেচনা কৰা হয় পাকঘৰৰ গেজেট সঁজুলিসমূহ গেছ ইলেক্ট্ৰনিক কেট্লি তাৰ পিছত মিক্সাৰ গ্ৰেণ্ডি এইবোৰ ইউজ কৰিলে আমাৰ ৰন্ধন প্ৰণালীটো সোনকালে হয়